হেল্ল' এইটো ছুইগী কাষ্টমাৰ কেয়াৰত লাগিছেনে

মই যোৰহাটৰপৰা কৈছোঁ মই আপোনালোকৰ এজন নিয়মীয়া কাষ্টমাৰ হয় মই মানে অলপ আগত ইয়াতে খাদ্য অৰ্ডাৰ দিছিলোঁ মই চিকেন ফ্ৰাইড ৰাইচ এটা অৰ্ডাৰ দিছিলোঁ তাত মানে নিমখ নিদিব আৰু জ্বলাটো অলপ কমকৈ দিব সেইবাবেই আপোনালোকলৈ ফোন কৰিছোঁ ঠিক আছে হ'ব এতিয়া ধন্যবাদ